বৰ্তমান সময়ত টি ভি সুলভ হোৱাৰ পাছৰেপৰা আমাৰ খেলপথাৰবিলাকত মানে খেল চাবলৈ দৰ্শকবিলাক তেনেই কমিছে ইয়াৰ বহুতো কাৰণ আছে বৰ্তমান যুগত পৃথিৱীত প্ৰযুক্তিবিদ্যা তথা বৈজ্ঞানিক যুগ হৈছে সেইহেতু বৈজ্ঞানিক যুগৰ বাবে হাতে হাতে স্মাৰ্টফোনবিলাক এণ্ড্ৰইড মোবাইলবিলাক হাতে হাতে প্ৰতিজন নতুন প্ৰজন্মৰ হাতত থাকে আৰু সেইহেতু ঘৰতে বহি প্ৰতিজন নতুন প্ৰজন্মৰ যুৱকে এই এই খেলবিলাক নিজৰ মনৰ ইচ্ছা অনুযায়ী খেলবিলাক উপভোগ কৰিব পাৰে আৰু সেই হেতু সময়ো বৰ্তমান নাটনি হৈছে প্ৰতিজন যুৱক বা আজিকালি মানুহবিলাকে এই কামৰ নিজৰ কৰ্মৰ উপাৰ্জনত ব্যস্ত বেছিকৈ থাকে যিহেতু বৰ্তমান সময়ত প্ৰতিটো কথা প্ৰতি লক্ষ্য ৰাখি মানুহে খেল উপভোগ কৰিবলৈতো বিচাৰে প্ৰতিজন যুৱকেই কিন্তু সময়ো নাটনি হয় কেতিয়াবা নিজৰ কৰ্মব্যস্ততাৰ কাৰণে সেইহেতু সেহেঁতি ঘৰতে বা নিজৰ অফিচৰ ৰুমতে হওক টি ভি চাই নতুবা নিজৰ স্মাৰ্ট মোবাইলৰ জৰিয়তে খেলখন উপভোগ কৰিবলৈ সুবিধা হয় আৰু বহুতে খেলপথাৰত চোৱাটো আৰু আৰু আপোনাৰ টি ভি বা স্মাৰ্টফোনত চাই থকা খেলৰ উপভোগ কৰাটো তাতো বহুত পাৰ্থক্য আছে ডাইৰেক্টলি অৰ্থাৎ প্ৰত্যক্ষভাৱে যদি খেলখন চাই থকা হয় আৰু কিছুমান কথা মানে পটককৈ গম পোৱা নাযায় কিন্তু টি ভি বা স্মাৰ্ট মোবাইলত যদি খেলখন উপভোগ কৰি থকা হয় যেনে ক্ৰিকেট খেলখন ক্ৰিকেট খেল এখন যদি আপুনি ষ্টুডিয়ামৰপৰা ডাইৰেক্টলি প্ৰত্যক্ষভাৱে উপভোগ কৰা হয় তেতিয়া যিকোনো এটা মানে উইকেট হঠাৎ কেনেকৈ আউট হ'ল সেই বিষয়ে মানে এই দৰ্শক প্ৰত্যক্ষভাৱে চাই থকা এজনে অকণমান অসুবিধা হয় মানে কিন্তু স্মাৰ্টফোন বা নতুবা টি ভিত যদি খেলখন চাই থকা হয় কেনেদৰে এই উইকেটজন আউট হ'ল সেই বিষয়ে মানে সমুলি মানে গম পোৱা যায় এই কাৰণ তাত মানে ৰিপ্লেই দুবাৰ তিনিবাৰ দেখুৱায় আৰু এম্পেয়াৰ ফৰ্থ এম্পেয়াৰ বুলি যেনেকৈ এইবিলাক থাকে আৰু এইবিলাক মানে খেলৰ বিষয়ে সিমান অলপ অভিজ্ঞ যদিও মানে সিমান অভিজ্ঞ নহয় তথাপিও চাই মানে এটা বেলেগ আমেজ পোৱা যায় তাৰ উপৰিও এতিয়া ফুটবল খেল এখন ফুটবল খেল এখনতো খেলখন ৱৰ্ল্ডকাপ এখন হ'লেও আমাৰ চাবলৈ মানে তো খুব মন যায় তথা উপভোগ কৰিবলৈয়ো ভাল লাগে উপভোগ

যাতে আমি সহজভাৱে ঘৰতে বহি ৰুমতে বহি বা দুই এজন লগৰ লগত আমন্ত্ৰিত বা নিমন্ত্ৰণ কৰি আনি দুই এজনৰ লগত চাবও পাৰোঁ আমাৰ তেতিয়া আনন্দও উপভোগ কৰিব পাৰোঁ

এই ৰাজ্যত তথা ভাৰতবৰ্ষত যেতিয়া এইটো আপোনাৰ দুহেজাৰ ঊনৈছশৰ চৌৱানব্বৈ একানব্বৈ চন এনেকুৱাৰপৰা যেনে টি ভি দেখি পাবলৈ লাগিয়া হৈছিলে কিন্তু বৰ্তমান সময়ত টি ভি সুলভ হোৱা কাৰণে আমি ঘৰে ঘৰে বহি আমি তেনে এখন খেল উপভোগ কৰিবলৈ বহুত সুবিধা হয় আজিকালি সেইহেতু আজিকালি বহুতো দৰ্শক এই খেলপথাৰবিলাকলৈ মানে খেল উপভোগ কৰিবলৈ নহাই হ'ল নিজৰ সময় তথা কৰ্মব্যস্ততাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন নতুন যুৱ প্ৰজন্ম তথা আমাৰ বয়োজ্যেষ্ঠসকলেও ঘৰতে বহি টি ভিত নতুবা নিজৰ স্মাৰ্ট মোবাইলৰ জৰিয়তে খেল উপভোগ কৰি আনন্দ উপভোগ কৰিবপৰা সক্ষম হ'ল বৰ্তমান সময়ত যেতিয়া নেকি আমাৰ পৃথিৱীত বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা তথা বৈজ্ঞানিক বিজ্ঞান যুগ বুলি আমি অনুভৱ কৰোঁ বিজ্ঞান যুগ বুলি অনুভৱ কৰা হেতু আমাৰ এই টি ভি আৰু স্মাৰ্ট মোবাইলৰ জৰিয়তে আমি বহুত খেল চাব পাৰিছোঁ নতুন নতুন কিছুমান খেলবিলাকো চাওঁ যেতিয়া নেকি আমি নেদেখা কিছুমান নজনা কথাও আমি এই খেলবিলাক দেখিবলৈ পাওঁ সেইকাৰণে আমি এতিয়া সেই খেলবিলাক এই আমি এই খেলপথাৰত চাবলৈ নগৈ আমি ঘৰতে বহি চাই অনুভৱ কৰিব পাৰোঁ তথা নিজৰ সন্তান নিজৰ পৰিবাৰৰ লগত কথাবিলাক কথা বতৰা আলাপ আলোচনা কৰি এই খেলবিলাক অনুভৱ কৰা হয় তথা আমাৰ নিজৰ সন্তানবিলাকো খেলবিলাকৰ বিষয়ে কিছুমান অকণমান হ'লেও জ্ঞান সিহঁতক দি আমি এই খেলবিলাক উপভোগ কৰিব পাৰোঁ আৰু এই খেলৰ জৰিয়তে আমি টি ভি খেলৰ এতিয়া প্ৰতিজন টি ভি সুলভ মূল্য হোৱাৰ পিছৰপৰা প্ৰতিজন খেলুৱৈ মুখখনো আমি প্ৰতিচ্ছবিও দেখা পাইছোঁ আগত আগতে আমি তেনেধৰণে এই দেখা নাপাইছিলোঁ ৰেডিঅ'ত চাওঁ ৰেডিঅ'তে শুনোঁ বা তো চাবলৈ যাব নোৱাৰোঁ এতিয়া টি ভি সুলভ হোৱাৰ কাৰণে আমি প্ৰতিজন খেলুৱৈ মুখখন চাই আমি খেল উপভোগ কৰিব পাৰোঁ সেইটো আমাৰ যথেষ্ট এটা বৰ্তমান সময়ত মানে নতুন প্ৰজন্মৰ কাৰণে সুবিধা বুলিয়েই ভাবিছোঁ তাৰ উপৰিও এনে খেলবিলাক আজিকালি খেলপথাৰত চাবলৈ সময় তথা কৰ্মব্যস্ত অভাৱৰ কাৰণে খেলপথাবিলাক চাবলৈ যাবলৈ আজিকালি প্ৰায় নতুন প্ৰজন্মই নোযোৱাই হ'ল তাৰ ফলত নিজৰ স্মাৰ্ট মোবাইলটোতে সুলভ টি ভিৰ জৰিয়তে সেই খেল অনুভৱ কৰি দুই এজনৰ লগত দুই এজনৰ লগত সুন্দৰভাৱে খেলখনৰ বিষয়ে সাৰাংশবিলাক আলোচনা কৰি কৰি উপভোগ কৰিব পাৰে উপভোগ কৰি তথাপিও সেই আমেজটো অলপ বেলেগ ধৰণৰ টি ভিত আমি চালে যে যিটো আমেজ পাওঁ প্ৰত্যক্ষভাৱে চোৱাৰ খেলখনক যিটো আমেজ বহুত পাৰ্থক্য থাকে সেইহেতু আমি প্ৰতিজন নতুন প্ৰজন্ম তথা এতিয়াৰ ঘৰৰ হাউচৱাইফ বুলি ক'ব লাগিব হাউচৱাইফবিলাকেও এতিয়া তেনে এখন খেল আজিকালি প্ৰতিগৰাকী মহিলাও খেলৰ প্ৰতি এটা বিশেষ আগ্ৰহী হৈছে আৰু আগ্ৰহী হোৱাৰ ফলত সিহঁতে খেলপথাৰত চাবলৈ যাবলৈ অসুবিধা হৈছে মহিলাবিলাকৰ সেইহেতু মহিলাবিলাকে ঘৰতে বহি টি ভিৰ জৰিয়তে খেলখন উপভোগ কৰি সেই খেলৰ জৰিয়তে কিছুমান জ্ঞান তথা খেলৰ যিবিলাক টেকনিকেল সেই টেকনিকেলবিলাক আহৰণ কৰিবপৰা সক্ষম হৈছে বৰ্তমান যুগত এই সেইটো আমি টি ভি সুলভ হোৱাৰ ফলত এটা যে আমাৰ উপকাৰী এটা আমাৰ যথেষ্ট মানে অৰিহণা যোগাইছে টি ভি সুলভ হোৱাৰ জৰিয়তে সেইটো কথা আমি উনুকিয়াব পাৰোঁ আৰু এই টি ভিৰ জৰিয়তে বৰ্তমান সময়ত আমি ঘৰতে বহি দূৰ দিগন্ত পৃথিৱী ভিতৰত হোৱা যিবিলাক উল্লেখনীয় খেল ফুটবল ক্ৰিকেট খেল ইত্যাদি অলিম্পিকৰে আমাৰ যিবিলাক এথেলেটিক এনেকুৱা গেমবিলাক আমি খেলবিলাক চাই চাই যথেষ্ট আনন্দ উপভোগ কৰিব পাৰিছোঁ সেইহেতু আমি টি ভি প্ৰতি সুলভ হোৱাৰ পাছৰপৰা খেলপথাৰত দৰ্শকো কমিছে আৰু আগৰ দৰে আগতে যেনেকৈ আমি আজি প্ৰাচীন কালত কেৱল খেলপথাৰত গ'লেহে খেলখন প্ৰত্যেকৰ বাবে চাব পাৰে আৰু সেই খেলখন টি ভিৰ জৰিয়তে গোটেই পৃথিৱীত প্ৰচাৰ কৰিবলৈ সম্ভৱ নহয় কাৰণ টি ভি তেনে সুলভ নাছিল সেইহেতু সকলো দৰ্শকে খেলখন যদি চাবলৈ ইচ্ছা যায় ইচ্ছা যোৱা কাৰণে তো প্ৰতিজন দৰ্শকে খেলপথাৰলৈ চাবলৈ যাবই লাগিব নহ'লেতো কেতিয়াও এই খেলখন উপভোগ কৰিবলৈ নেপায় সেইহেতু আজিকালি বৰ্তমান প্ৰযুক্তিবিদ্যা উন্নতি হোৱা কাৰণে ঘৰে ঘৰে যেতিয়া স্মাৰ্টফোন আৰু টি ভি হ'ল সেইহেতু খেলপথাৰলৈ লগ'লেও ঘৰতেই বহি খেলখন উপভোগ কৰিব পাৰিছে নিজক সময়কণলৈ মানে আপোনাৰ অপব্যৱহাৰ কৰা নাই কৰ্মব্যস্ততাৰ জৰিয়তেও খেলখন উপভোগ কৰিব পাৰিছে কিন্তু আগৰ দিনৰ কৰ্মব্যস্ততাৰ ফলত কেতিয়াবা মনৰ ইচ্ছা গ'লেও খেলখন চাবলৈ যাবলৈ সম্ভৱপৰ নহয় কাৰণ খেলখন চাবলৈ মন আছিল কিন্তু কৰ্মব্যস্ততাৰ কাৰণে মই খেলখন চাবলৈ যাবলৈ নোৱাৰিম কিন্তু বৰ্তমান সময়ত সেইটো নহয় কিয়নো বৰ্তমান সময়ত মই নিজৰ ক্ষেত্ৰতো পাইছোঁ আনৰ এতিয়া নতুন প্ৰজন্ম তথা প্ৰতিজন ব্যক্তি শিক্ষা ক্ষেত্ৰতো মই আলোচনাচক্ৰ জড়িয়তে জানিব পাৰিছোঁ প্ৰতিজন ব্যক্তিয়ে নিজৰ স্মাৰ্টফোনত নতুবা টি ভিত খেলখন উপভোগ কৰিলেও কোনে কোনটো গ'ল কোনজন খেলুৱৈয়ে গ'ল কৰিলে কোনজন খেলুৱৈ ভাল খেলিছিল কোনটো টীমত বা কোনজন ব্যক্তি এথেলেটিকতো ভাল খেলিছিল আৰু এথেলিটিক সেইবিলাক ইণ্ডিভিজুৱেল গেম সেইবিলাক চাবলৈয়ো তেতিয়া পৃথিৱীৰ ভিতৰত নেদেখা তথা নজনাৰ খেলুৱৈকো টি ভিৰ জৰিয়তে চাবপৰা হ'ল স্মাৰ্ট মোবাইলৰ জৰিয়তে চাবপৰা হ'ল সেইকাৰণে আমি এই টি ভি তথা স্মাৰ্ট মোবাইলৰ এই আৱিষ্কাৰ কাৰণে যে আমাৰ নতুন প্ৰজন্ম তথা বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিয়ে খেল তথা প্ৰতিটো খেলপথাৰলৈ নগৈয়ো উপভোগ কৰিবপৰা সক্ষম হ'ল তাৰবাবে আমি সেইকাৰণে টি ভি আৱিষ্কাৰ কৰা স্মাৰ্ট কৰা আৱিষ্কাৰ কৰা প্ৰতিজন বৈজ্ঞানিকক আমি ধন্যবাদ জনাব লাগিব কাৰণ মানুহৰ সুবিধা অনুযায়ী যেতিয়া নেকি এনেকৈ এটা ডাঙৰ মহৎ কাম কোৱাবলৈ সক্ষম কৰা প্ৰতিজন ব্যক্তিক চাবলৈ সক্ষম কৰা হ'ল সেইকাৰণে আমি তেখেতলোকক ধন্যবাদ কৰিছোঁ আৰু খেলপথাৰলৈ নগৈয়ো আমি খেল উপভোগ কৰিবপৰা হোৱা সেইটো আৰু সেইহেতু আজিকালি বৰ্তমান সময়ত খেলপথাৰত দৰ্শক কম হয় আৰু আগৰ অনুপাতে সঁচাই বহুতেই কম হয়